মোৰ প্ৰিয় কিতাপখন হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা বিৰচিত কীৰ্তন পুথি আধ্যাত্মিক ভাৱগধুৰ সেই কীৰ্তন পুথিখন অসমীয়া সমাজ জীৱনৰ এক অমূল্য সম্পদ কিতাপখনৰ কাহিনী বুলি ক'লে আধ্যাত্মিক দিশত এই কিতাপখন ৰচিত কিতাপখনৰ কাহিনী ভগৱান শ্ৰীকৃষ্ণৰ গুণ বৰ্ণনাৰে পৰিপূৰ্ণ বিভিন্ন খণ্ডত সাতাইছটা খণ্ডত সৃষ্টি কৰা এই কীৰ্তন পুথিখন আৰম্ভণি খণ্ডটি হৈছে চতুৰ্বংশিতম অৱতাৰ তাৰপিছতে ধ্যান বৰ্ণনা লগতে বিভিন্ন ধৰণৰ খণ্ডৰে এই কীৰ্তন পুথিখন ৰচিত যেনে গজেন্দ্ৰ উপাখ্যান বলি চলন অমৃত মন্থন আদি খণ্ডবোৰেৰে কীৰ্তন পুথিখন ৰচিত হৈছে এইখন প্ৰিয় হোৱাৰ মোৰ মূল কাৰণ হৈছে এই কীৰ্তন পুথিখন হৈছে অসমীয়া সাহিত্যৰ মৌচাকস্বৰূপ এইখনৰ এইখনেই হৈছে সৰ্বশ্ৰেষ্ঠ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত পুথি আৰু ইয়াৰ আধ্যাত্মিক ভাৱগধুৰ তথা যি ভাৱৰ মূল অৰ্থ ইয়াৰ সঁচাকৈ ইয়াৰ সুকীয়া এক পৰিচয় আছে সেইবাবে মোৰ এই কিতাপখন সঁচাকৈ প্ৰিয় আৰু সদায় প্ৰিয়